মই আপোনালোকৰ পৰা আগতেও বহুতো বস্তু মগাইছোঁ এইবাৰো বস্তু এটা মই মগাইছিলোঁ কিন্তু বস্তুটো এতিয়ালৈকে আহি পোৱা নাই কিন্তু বস্তুটো আহিল বুলি মোলৈ মেচেজ আহিলে কিন্তু বস্তুটো পোৱা নাই কেতিয়াকৈ এতিয়া কি কৰিলে মোৰ বস্তু এই কথা সমাধান হ'ব আৰু বস্তুটো হ'লেও পাম বা পইচাটো হ'লেও মই কেনেকৈ কি কৰিম এতিয়া কি ব্যৱস্থা কৰিলে মই বস্তুটো সোনকালে পাব পাৰিম